হেল্ল' অ' দাদা এই কেবখন কিয় আহি পোৱা নাই ইমান সময় হৈছে মোৰ দেৰিও হৈছে নহয় হয় মোৰ মিটিং এখনত যাবলগা আছিলে অ' আপুনিতো নটা বজাতে আহি পোৱাৰ কথা কি কাৰোবাৰ কিবা হৈছে নেকি হয় হয় অ' হয় অ' নহয় মোৰ এতিয়া মানে বিশেষ যাবই লাগে নটা বজাত মই তাত পাবই লাগে অ' কি অসুবিধা হ'লে অ' নহয় দাদা আপোনালোকৰ ঘৰত অসুবিধা হৈছে আপোনালোকৰ আৰুতো বেলেগ মানুহ আছে অ' হ'ব আপুনি যদি আহিবলৈ নোৱাৰে বেলেগক পঠিয়াই দিয়ক মোৰ এইফালে আকৌ দেৰি হৈ গৈছে নহয় মানুহ ৰৈ আছে মই মইতো এতিয়া ৰাতিপুৱাৰ পৰা ৰৈ আছোঁ পাঁচটা বজাৰ পৰাই ৰৈ আছোঁ মোৰ মিটিং এখন যাব লাগে নটা বজাত হ'ব দিয়ক দাদা আপুনি যেনে তেনে হ'লেও আপুনি পঠিয়াই দিয়ক হয় হয় হয় হ'ব দিয়ক